অঁ হয় আপুনি ক'ৰ পৰা কৈছে অঁ কওকচোন বাৰু অঁ অঁ নাজিৰা গ্ৰাম পঞ্চায়ততো নাজিৰা উন্নয়ন খণ্ডৰ ভিতৰতে পৰে মইতো নাজিৰা উন্নয়ন খণ্ডৰ যিমানখিনি কাম আছিলে গোটেইখিনি ইতিমধ্যে চোৱা চিতা কৰিছোঁ আৰু কোন কোন অঞ্চলত পানী যোগানৰ অসুবিধা আছে সেইখিনিও চাই চিতি ইতিমধ্যে মই ব্যৱস্থা লোৱাৰ চিন্তা কৰিছোঁ আৰু আপোনালোকৰ পঞ্চায়তৰ কাৰণে কিছুমান সুবিধা মই এৰি দিছিলো এতিয়া আপোনালোকৰ আমি ৱাৰ্ড সদস্যৰ লগত আপোনালোকৰ কথা পতা নাই আমি আমি প্ৰেচিডেণ্টৰ লগত কথা পাতিছিলো পঞ্চায়তৰ পঞ্চায়তৰ প্ৰেচিডেণ্টক কৈছিলো যে আপোনালোকৰ সমস্যাখিনি কথা আমাক ভালকৈ লিখিতভাৱে দিব তেতিয়া আমি ক'ত কি আছে আমি অকণমান চাম তেওঁলোকে বেছিভাগ ক'লে যে বোলে মাওকগাঁও বোলে পানী যোগান আঁচনিটো বৰ এটা মানে উন্নত হৈ থকা নাই বোলে অঁ হ'বও পাৰে ৰাইজে মানে পানী পোৱা নাই বুলি তেনেকৈ আৰু দুজন মানে আহি পেলাই আমাৰ ওচৰত লিখিত হিচাপে প্ৰতিবেদন এখন দিছিলেহি বুলি গম পাওঁ মই অঁ সেইকাৰণে প্ৰেচিডেণ্টৰ ফালৰ পৰা এই কাগজপত্ৰ বা আপত্তিবোৰ আহিলে ভাল হয় আৰু নহয় জানো সেইকাৰণে আপোনালোকে এতিয়া খবৰটো লৈছে বাৰু ভালেই হৈছে এতিয়া আপুনি ৱাৰ্ড কমিছনাৰ হিচাপে আপুনি প্ৰেচিডেণ্টৰ লগত যোগাযোগ কৰিবচোন মাউট অঞ্চলটোৰ কাৰণে মাউট স্কিমখন আকৌ সুন্দৰ পুখুৰী অঞ্চলৰ কাৰণে সুন্দৰ পুখুৰী স্কিমৰ উন্নতিকৰণৰ কাৰণে মই এই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ লগতো কথা পাতিছোঁ ইতিমধ্যে তেওঁলোকে কমিটিৰ লগত আলোচনা কৰি অলপমান ভাল মটৰ আৰু কাৰেণ্টৰ ব্যৱস্থাটো ভালকে কৰিব বুলি আশ্বাসটো দিছে আৰু পানীটো মানে বৰ এটা বহুত ঘেল আহে বুলি কৈছে আগতে দুটা টাইম পানী দিছিলে আজিকালি এতিয়া এক টাইমে দিবলৈ লৈছে বুলি কৈছে সেয়ে তেনেকুৱাবোৰ আপত্তি শুনিছো এতিয়া আপোনালোকৰ অঞ্চলৰ কথা আপোনালোকেহে জানিব নহয় জানো সেইকাৰণে আপোনালোকে চাই চিতি ভালকৈ মানে প্ৰেচিডেণ্টৰ লগত আলোচনা কৰিব আমি এটা ধান তালৈ এৰিম বুলি ভাবিছোঁ আৰু আমাৰ বি ডি অ' ছাৰকো কথাষাৰ আমি অৱগত কৰি থৈছোঁ হেৰি অহা মাহৰ বিছ তাৰিখলৈ আমাৰ ব্লকত এখন মিটিং আছে জৰুৰী আমি তালৈ যাম তালৈ গ'লে বিভিন্ন ঠাইৰ মানে বেনিফিচাৰীসকল আহিব নহয় আহিলে আমি মানে তেওঁলোকৰ অঞ্চলৰ কি কি অসুবিধা আছে সেই গোটেইখিনি আবেদন তাৰমানে আমি একেলগে লৈ আমি কিবা এটা ব্যৱস্থা কৰিবলৈ আমি হেৰি ছাৰৰ লগত আলোচনা কৰিব পাৰিম আৰু বি ডি অ' ছাৰৰ লগত অঁ আমি আপোনালোকৰ অঞ্চলত আৰু কি কি আছে সেইখিনি চাই একেলগে আহিব আৰু তেতিয়া ভাল হ'ব ইয়াত প্ৰেচিডেণ্টৰ লগতো আলোচনা কৰিব কেনেকৈ ভাল হয় আৰু পঞ্চায়তৰ দহটা ৱাৰ্ডৰ দহজন ৱাৰ্ড কমিছনাৰ আছে নহয় লগতে আমাৰ কাউঞ্চিল কাউঞ্চিলাৰ বাইদেউগৰাকী নামটো কি আছিলে তেওঁৰ নামটো কি আছিলে মই পাহৰি গৈছোঁ অঁ অঁ অঁ এই তেওঁ তেওঁকে সুধি পেলাই আপুনি কথাটো কেনেকৈ আগবাঢ়িব লাগিব সেইটো হেৰি কৰিব অঁ আমিতো দিবলৈ পালে ভালেই পাওঁ কিন্তু চৰকাৰৰ পইচা সৎ কামত খাটিলেতো ভালেই নহয় জানো কিছুমানে আকৌ ধৰক বস্তুটো ওপৰ পৰা ধুনীয়াকৈ আহে মাজতে আকৌ খেলি মেলি হৈ যায় বস্তুটো আৰু কিছুমান নলা নৰ্দমা মানে হেৰি সময়ত বাৰিষা সময়ত চাফা কৰিব নোৱাৰি ফাণ্ডবিলাক আহে বাৰিষা নলা নৰ্দমাখিনি বা পানী যোগানৰ ব্যৱস্থাখিনি কৰিবলৈ হ'লে বাৰিষাত কৰিব নোৱাৰি তাৰমানে খৰালি দিনত অলপমান মানে নৈ বিলবোৰৰ পানী নাথাকে নাই তেতিয়া নলাবিলাক খান্দি তেতিয়া পানী অহাৰ উপযোগী কৰিবলৈ ভাল পাইপ চাইপ পুতিবলৈ নহয় জানো সেইকাৰণে অঁ আপতি আপত্তি কৰিব হয় হয় সেইখিনি আমি আগতি আগতেও পাই আছো আপত্তি মই আলোচনা কৰি আছো যি পাৰোঁ চেষ্টা কৰিম বুলিয়ে ভাবি আছোঁ অৰুণোদয় আঁচনি সম্পৰ্কত ক'লে আপুনি মই এতিয়া আমি পানী যোগানৰ সম্পৰ্কে বাৰু পাতিলো অৰুণোদয় আঁচনি সম্পৰ্কত আপোনালোক'ৰ তাতে এতিয়া প্ৰথমতে সেইখিনি হৈ গ'ল এখিনি মানে উপযুক্ত মানুহে পালে বুলিয়ে আমি ভাবি ল'লোঁ এতিয়া পুনৰ আমাৰ চি এম ছাৰে অৰুণোদয় আঁচনিটো মুকলি কৰিছে বুলি আমি গম পাওঁ আঁচনি মুকলি কৰিব ইতিমধ্যে সেইবোৰ অনলাইনৰ এপ্লাইটো হ'ব বুলি আমি জনাই জানিছো এতিয়া কোন কোন যোগ্য কোনে কোনে পাবলগীয়া কোন কোন থাকি গ'ল তেনেকুৱাখিনি আপোনালোকে ৱাৰ্ড মেম্বাৰ হিচাপে চাই চিতি দিব আৰু উপযুক্ত বুলি বিবেচনা যদি কৰে তেতিয়াহ'লে আপোনালোকে নাম চাম দি মেলি আপোনালোকে আগবঢ়াব আকৌ সেইখিনি পঞ্চায়তৰ যোগেদি হয়তো এখন লিষ্ট যাবই তেতিয়া প্ৰেচিডেণ্টৰ চহীটো কৰাই পেলাই আমি গ্ৰহণ কৰিব পাৰিম তেতিয়া ধৰক মানে বি ডি অ' বি ডি অ' মহোদয়ক অৱগত কৰাম আৰু কথাখিনি হয় হয় হয় আপুনি ফোন কৰিলে ভালেই হ'ল এতিয়া আপোনালোকৰ পৰা কিবা কিবি আপত্তি পালে আমাৰ কথাবোৰ অকণমান হেঁচা মাৰি ক'বলৈ বেছি সুবিধা হয় মানে ওপৰত অলপ ক'বলৈ ভাল হয় নহয় জানো ৰাইজৰ হেৰিটো আপত্তিটো লাগে ক'ত কেনেকৈ কি অভাৱ হৈছে আমিতো এতিয়া নেদেখাকৈ নেদেখাকৈ কিছুমান কথা ক'বও নোৱাৰো নহয় নহয় জানো এতিয়া অৰুণোদয়ৰ ক্ষেত্ৰত এনেকুৱা হৈছে এই কিছুদিন আগতে বিকলাংগ আৰু বিধৱাসকলক দিলে সেইবিলাকে এতিয়া পালে নতুনকৈ একাউণ্টত টকা সোমাইছে হ'বলা সেইখিনি বি ডি অ' ছাৰৰ লগত আলোচনা কৰা হৈছিলে যে ইতিমধ্যে আমি ফাণ্ড এৰি দিলো বুলি ক'লে এতিয়া তাৰ মাজতে কোন কোন এতিয়া থাকি গ'ল এতিয়া আৰু পাবলগীয়া দুখীয়া মানুহ যদি আছে দিবটো লাগিবই নিশ্চয় বেয়া লাগে হয় হয় হয় আপোনালোকক এতিয়া ৰাইজে নিৰ্বাচন কৰিছে ৰাইজে এতিয়া ভাল বেয়া কিবা চাবলৈহে আপোনালোকক মানে নিৰ্বাচন কৰিছে কিবা এটা পাম বুলি ধৰক আশাও কৰিছে নহয় জানো আমি বুজি পাওঁ পাওঁ এইবিলাক মানে বেয়াও লাগে মানে আপত্তিবোৰ আহিলে কামবোৰ কামবোৰ হওক যেন লাগে কিন্তু হয় নুঠিলে মনত বেয়াও লাগে হয় আপোনালোকৰ লগত আমি আছো আৰু বিশেষকৈ কিমান কেনেকৈ কি চেষ্টা কৰিব পাৰোঁ আৰু এই যে আপোনালোকৰ হেৰি ইয়াতে ফুলুৱনিবাৰী ফালে ফুলুৱনিবাৰী ফালে এখন নতুন স্কিম খুলিছে নেকি বাৰু পানী যোগানৰ অঁ ততে মানে কিবাকিব অসুবিধা আছে বুলি আলোচনা হৈছিলে অঁ অঁ আছে গোটেইখিনি আৰু উপকৃত হ'লে অঁ গোটেইখিনি উপকৃত হ'লে আমাৰ ভাল লাগে আৰু তাৰপা চৰকাৰেতো এতিয়া ৰাইজৰ উন্নতিৰ কাৰণে সময়ে সময়ে বিভিন্ন আঁচনি দি আছে নহয় জানো এতিয়া আমাৰ কাৰ্যকৰী কৰিবৰ কাৰণে আমাৰ মানুহখিনিয়ে যদি ভালকৈ নচলায় বস্তুটো অঁ পৰিচালনা যদি নকৰে এনেকুৱা আপত্তি কথা আহিবই আৰু সময়তে আৰু এটা কথা চৰকাৰৰ এইটো মই দুখ বুলিয়ে কওঁ যিখিনি সময়ত মানে চৰকাৰৰ দুখ নহয় আচলতে এই ব্লকবিলাকৰ পৰা যিখিনি অনুদান আহে সেইবিলাকে সময়ত মানে মুকলাই নিদিয়ে যে সময়ত মুকলাই নিদিয়ে বহুত দিন লাগে একেটা কামৰ কাৰণে হয়গৈ পিছত যেনেকৈ এই এনৰেগা আঁচনিটো ধৰক এতিয়া এনৰেগা আঁচনি অধীনত গাঁৱৰ ৰাস্তা পদূলিবিলাক অঁ জব কাৰ্ডৰ যোগেদি যে ৰাস্তা পদূলিবিলাক উন্নত কৰিব বিচাৰে তেতিয়া তাৰমানে আমাৰ ধৰক মাটি পেলালে জব কাৰ্ডৰ মানুহে মাটিখিনি পেলালে তাৰপিছতে যিখিনি সময়ত শিলগুটি পৰিবহি লাগিছিল সেইখিনি সময়ত শিল নিদিলে নহ'লে চিমেণ্টকে নাহিলে পকীকৰণটো নহ'ল তেনেকুৱা ক্ষেত্ৰত আলি বাতি আলিবাটখিনি খুব বোকা পানীময় হৈ থাকে নহয় জানো তেতিয়াতো ৰাইজে অসুবিধা পায় হেল্ল' আপুনি শুনি আছেনে অঁ ৰাইজে অসুবিধা পায় আৰু খোজ কাতল কাঢ়িবলৈ গোটেই বোকা পানীৰে ভৰি পৰে তেতিয়াতো খং উঠিবই ন সেইকাৰণে আৰু ওপৰৰ প্ৰতিনিধীসকলকে মানে উৰাই ঘূৰাই গালি পাৰে কিন্তু আমিতো দি পঠিয়াইছো আমিতো বস্তুটো চাইন কৰি অঁ আমিতো চাইন কৰি বস্তুটো ফাণ্ডৰ পৰা এৰি দিছোঁ ন তাৰপিছতো যদি